এক লাখ পাঁচ লাখ দুই লাখ সত্তৰ হাজাৰ আঠ লাখ বিছ হাজাৰ তিনি লাখ পঁচপন্ন হাজাৰ ছয় লাখ দহ হাজাৰ দহ হাজাৰ পাঁচশ